হেল্ল' প্ৰদীপ অঁ কি কৰিছা অঁ তোমাৰ লগত কথা এটা আলোচনা কৰিব আছিল অঁ আমি দুটাতো এতিয়া বৰ্তমান ঘৰতে এনেই বহি আছোঁ গতিকে দুয়োটাই মিলি এখন গাহৰি ফাৰ্ম খুলিব বিচাৰোঁ তুমি আ আগ্ৰহী নে অঁ ইয়াৰে ভাল ভাল প্ৰজাতিৰ গাহৰি বিচাৰি দুইটাই যদি ব্যৱসায়টো কৰোঁ তেতিয়া আমি দুইটাই স্বাৱলম্বী হ'ব পাৰিম নহয় জানো ইয়াত আৰু আমাৰ ফাইনেন্সৰো কিছুমান কথা আহি পৰে দুয়োটাৰ মাজত যদি টকা পইচা দুয়োটাই সম সমানভাৱে তুলি লৈ ব্যৱসায়টো আগবঢ়াবলৈ পৰা যাব নহ্ এ তুমিও কিছুমান ভাল প্ৰজাতিৰ গাহৰি বিচাৰা আৰু ময়ো বিচাৰোঁ দুয়োটাই মিলি এনেদৰে আগবাঢ়ি যাব লাগিব তোমাৰ কোনো আপত্তি নাইতো

পইচা লাগিব আমি প্ৰায় হাতততো আমি হাতত লাগিব বিছ হেজাৰ ত্ৰিছ হেজাৰমান টকাকৈ দুইটা সেইটো কাম কৰিব পৰা যাব নহ্ এটা কাম কৰা তুমি তোমালোকৰ গাঁৱৰ বা ওচৰ পাঁজৰে থকা যিকোনো ঠাইত তুমি গাহৰি কথা ইনফমেশ্যন কৰা ময়ো এই বিচাৰোঁ

ঠিক আছে নহ'লে অঁ ঠিক আছে ঠিক আছে হ'ব তাতেই হ'ব অঁ ঠিক আছে দিয়া হ'ব